এই বাছ ষ্টেনত লাগিছে নাই বাৰু এই আপোনাৰ তাৰপৰা মই গাড়ী এখন বিচাৰিছিলোঁ দুদিনৰ কাৰণে ভাড়া হাবুঙলৈ যাম বুলি ভাবিছিলোঁ দুদিনৰ কাৰণে ভাড়া বিছাৰিছোঁ দিব পাৰিবনে কেনেকৈ ল'ব আপুনি দুদিনত ভাড়া দুইহেজাৰ মানকৈ পৰিব কমাই মেলি কিবা এটা দিব আ আমাৰ পৰিয়ালৰ চাৰিজন আছে চাৰিজন যাম দুদিন হ'ব আ তাৰপিছত ঘূৰি আহিম আ এই মিলাই মেলি কিবা এটা কমাব ইমান নল'ব দেই

মই কমাৰজান পানীতোলা পৰা কৈছিলোঁ আকৌ আমি কাইলৈ ৰাতিপুৱাই ছয়টামান বজাত যাম দুদিনৰ কাৰণে

পাৰিবনে দিবলৈ অ' অ' অ' ফোন কৰিম মই ফোন কৰিম আপুনি ড্ৰাইভাৰটো ড্ৰাইভাৰটো সোনকালে পঠিয়াই দিব দেই দেৰি নকৰিব অ' ছয়টামান বজাত যাম আ ছয়টা আগতে ড্রাইভাৰজনক পঠিয়াই দিব অ' থাকিম দুই ৰাতি কাৰণে আ আপুনি আৰু তাত হেৰি চেৰি নকৰিব আৰু হ'ব নহ'লে দেই সোনকালে পঠিয়াই দিব ড্রাইভাৰজন